অ দাদা এয়া মানে গাড়ী মানে ভাড়া লাগিছিলে মানে কামাখ্যা যাবৰ কাৰণে হয় হয় হয় মানে মই কামাখ্যা মন্দিৰত যাম মানে মোক গাড়ীখন ভাড়াত লাগিছিলে মানে কিমানমান মই যাম মানে মই কালি পৰহিয়ে যাম মানে মোক মানে গাড়ীখন মানে মই ভাড়াটো মানে ৰাখি থ'ব লাগিছিলে মানে আপোনাৰ গাড়ীখনত মানে কি গাড়ী

আচ্ছা আমি মানে সিমানমানে যাম মানে আপোনাৰ এইটো কামাখ্যা মানে মন্দিৰলৈকে কিমানমান মানে এইটো ভাড়াটো হ'ব সেইটো আপুনি এবাৰ কৈ দিব আচ্ছা আচ্ছা আচ্ছা

আমি যাম আঠটামানত যাম হয় হয় হয় আহি যাব আপুনি অ অ হয় হয়

হ'ব ঠিক আছে হ'ব ঠিক আছে

অহ ঠিক আছে